ইতিহাসত বহু প্ৰকাৰৰ প্ৰাকৃতিক দুৰ্যোগ বা পৰিৱেশজনিত পৰিঘটনাবিলাক সংঘটিত হৈ থাকে তাৰ ভিতৰত ভূমিকম্প ঘূৰ্ণিবতাহ বানপানী বা প্ৰবল বৃষ্টিপাত অতিবৃষ্টি অনাবৃষ্টি এইবিলাকৰ বিষয়ে আমি বিভিন্ন সময়ত প্ৰকৃতিত এই ঘটনাবিলাক সংঘটিত হোৱা দেখা পাইছোঁ এইখিনি হৈছে প্ৰাকৃতিক দুৰ্যোগ বা পৰিৱেশজনিত দুৰ্যোগ দুইটাৰ মাজত পাৰ্থক্য আছে প্ৰাকৃতিক দুৰ্যোগবিলাক প্ৰকৃতিৰ দ্বাৰা সংঘটিত হয় আৰু পৰিৱেশজনিত পৰিঘটনাবিলাক কেতিয়াবা মানুহে সৃষ্টি কৰা পৰিৱেশো হয় মানুহৰ দ্বাৰাও হয় তাৰ ভিতৰত আমি বিভিন্ন সময়ত হোৱা প্ৰাকৃতিক দুৰ্যোগবিলাকৰ ভিতৰত ঘূৰ্ণিবতাহ এই ঘূৰ্ণিবতাহ সাগৰীয় সাগৰত উদ্ভৱ হয় সাগৰত যেতিয়া প্ৰবল নিম্ন চাপ হয় তেতিয়া নিম্ন চাপৰ ফলত কাষৰীয়া অঞ্চলবিলাকত ঘূৰ্ণিবতাহৰ ফলত ঘৰ দুৱাৰ মানুহৰ জীৱন যাত্ৰা এইবিলাকত ব্যাঘাত জন্মায় তাৰ ফলত বহু মানুহৰ মৃত্যু হয় আমাৰ শিশুৰ পৰা ধৰি বৃদ্ধ এই মানুহবিলাকৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় এই যি প্ৰাকৃতিক দুৰ্যোগ সেই প্ৰাকৃতিক দুৰ্যোগবিলাক মানুহৰ মানুহে কোন সময়ত আহিব তাৰ বিষয়ে বিজ্ঞানৰ উন্নতি হোৱাৰ আগত আগলৈকে মানুহে গম পোৱা নাছিল কিন্তু বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যা বিজ্ঞানৰ প্ৰভাৱৰ ফলত বি বিজ্ঞানৰ উন্নতিৰ ফলত আগতীয়াকৈ মানুহক জাননী দিব পৰা হৈছে সেইবাবে আগতকৈ এই প্ৰাকৃতিক পৰিৱেশবিলাকৰ ফলত যিবিলাক ঘটনা বা দুৰ্ঘটনাবিলাক হয় তাৰ পৰা কিছু পৰিমাণে হ'লেও মানুহে সকাহ পাব পাৰিছে তথাপিতো এই প্ৰাকৃতিক দুৰ্যোগবিলাক ঐশ্বৰিক শক্তিৰ প্ৰভাৱ বুলিও মানুহে বিশ্বাস কৰে যে যেতিয়া পৃথিৱীত দুষ্ট দগাবাজৰ মাত্ৰা দিনক দিনে বৃদ্ধি পায় তেতিয়াই বোলে ভগৱানে পৃথিৱীলৈ এনেকুৱা ধৰণৰ কিছুমান দুৰ্যোগ পঠাই দিয়ে যাৰ ফলত এনেধৰণৰ কিছুমান অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হয় তাৰ বিপৰীতে পৰিৱেশজনিত পৰিঘটনাবিলাক হৈছে যে অতিবৃষ্টি অনাবৃষ্টি বা অন্যান্য উষ্ণতা বৃদ্ধি

মানুহৰ দ্বাৰা সৃষ্ট যিবিলাক যন্ত্ৰপাতি অত্যাধুনিক যন্ত্ৰপাতি যান যান বাহন কল কাৰখানা ইত্যাদিৰ পৰিমাণ বৃদ্ধিৰ লগে লগে দেশত বা সমাজত সেই কল কাৰখানা যান বাহনৰ পৰা ওলোৱা যিবিলাক ধোঁৱা সেই ধোঁৱাবিলাকে সমগ্ৰ আকাশ ছানি ধৰে তাৰ ফলত বায়ু প্ৰদূষিত হয় আৰু প্ৰদূষিত হোৱাৰ ফলত মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে ছালৰ বেমাৰ চকুৰ বেমাৰ বা অন্যান্য ধৰণৰ হাৰ্টৰ বেমাৰ এনেধৰণৰ বেমাৰবিলাকৰ সৃষ্টি হয় যাৰ ফলত আমাৰ পৃথিৱীৰ দিনক দিনে যি জনসংখ্যা বৃদ্ধি পাইছে সেই জনসংখ্যা হ্ৰাস কৰিবলৈ সক্ষম হৈছে মালথাচৰ যিটো জনসংখ্যা তত্ত্ব সেই জনসংখ্যা তত্ত্বৰ মতে যে জনসংখ্যা পৃথিৱীত প্ৰতি বছৰে দুগুণে বৃদ্ধি পাইছে প্ৰতি দশকত দুগুণে বৃদ্ধি পায় অৰ্থাৎ জনসংখ্যা জ্যামিতিক হাৰত আৰু অন্য হাতেদি উৎপাদন ব্যৱস্থাটো গাণিতিক হাৰতহে বৃদ্ধি পায় অৰ্থাৎ জনসংখ্যা বৃদ্ধি পায় দুই চাৰি আঠ এনেদৰে কিন্তু উৎপাদন ব্যৱস্থা এক দুই তিনি এনেদৰে বৃদ্ধি পায় গতিকে মালথাচৰ জনসংখ্যাটো সম্পূৰ্ণ প্ৰযোজ্য হৈছে বিভিন্ন ধৰণৰ দুৰ্ঘটনাবিলাকৰ ফলত বিভিন্ন সময়ত মানুহৰ শতাধিক মানুহ বা বহুত ধৰণৰ মানুহৰ মৃত্যু হয় লগতে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সৃষ্টি হৈছে যেনে কেঞ্চাৰ ৰোগৰ সংখ্যা আগতকৈ তুলনামূলকভাৱে বৃদ্ধি পাইছে মানুহৰ হাৰ্টৰ বেমাৰ বৃদ্ধি পাইছে এই পৰিৱেশজনিত যিবিলাক দুৰ্যোগ সেই দুৰ্যোগবিলাকৰ ফলত অন্য হাতেদি এই পৰিৱেশজনিত পৰিঘটনাবিলাক হৈছে যে যিবিলাক প্ৰকৃতিয়ে সৃষ্টি কৰা গছ লতা তৰু তৃণ এইবিলাক মানুহে উন্নয়নৰ বাবে বা চৰকাৰেই হওক বা অন্যান্য সংগঠনেই হওক উন্নয়নৰ বাবে কাটি তহিলং কৰিছে যাৰ ফলত প্ৰকৃতি উদং হৈ পৰিছে আৰু উদং হৈ পৰাৰ লগে লগে প্ৰকৃতি ৰুষ্ট হৈছে মানুহৰ প্ৰতি আৰু সেইকাৰণে উষ্ণতা বৃদ্ধি পাইছে উষ্ণতা বৃদ্ধি পোৱাৰ ফলত গৰমৰ মাত্ৰা বৃদ্ধি পাইছে গতিকে প্ৰাকৃতিক দুৰ্যোগ বা পৰিৱেশজনিত পৰিঘটনা এইবিলাক মাজে সময় হৈ থাকে পৰিৱেশজনিত পৰিঘটনাবিলাক মানুহে কেতিয়াবা নিজেও সৃষ্টি কৰি লয় গতিকে এটা পৰিৱেশ সুন্দৰভাৱে সৃষ্টি কৰিবলৈ হ'লে ঘৰৰ চাৰিওফাল বা যি অঞ্চলবিলাক ভালদৰে চফা চিকুণ কৰি ৰখাটো স্বচ্ছতা বজাই ৰখাটো প্ৰত্যেকজন নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য আমি যদি এইখিনি এজন সচেতন ব্যক্তি হিচাপে পালন কৰোঁ তেতিয়াহ'লে অন্ততঃ পৰিৱেশজনিত যিবিলাক দুৰ্যোগ সেই দুৰ্যোগবিলাকৰ পৰা কিছু পৰিমাণে হ'লেও পৰিত্ৰাণ পাবলৈ সক্ষম হ'ম কিন্তু যিবিলাক প্ৰাকৃতিক দুৰ্যোগ সেই প্ৰাকৃতিক দুৰ্যোগবিলাক যেনে ভূমিকম্প সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ বানপানী গৰাখহনীয়া এইবিলাক এইবিলাক হৈছে প্ৰকৃতিৰ অৱদান এইবিলাকৰ এইবিলাকৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে সচেতনহে হ'ব পাৰোঁ তাৰ বাদে কেতিয়া কোন সময়ত হ'ব সেইখিনি আজিকালি আগজাননী দিব পৰা ব্যৱস্থা হৈছে সচেতন হ'লে কিছু পৰিমাণে তাৰ পৰা আমি তাৰ পৰা আমি সকাহ হ'ব পাৰোঁ এইয়াই হৈছে প্ৰাকৃতিক দুৰ্যোগ বা পৰিৱেশজনিত পৰিৱৰ্তনৰ বিষয়ে আমাৰ কিছু মনৰ কথা